অঁ বিশাখা বাইদেউ নি বাৰু অঁ অঁ মই এই আমাৰ কুলদীপৰ মাকে কৈছিলোঁ এই তাতে গান শিকাবলৈ নিওঁ লৈ যাওঁ যে ল'ৰাটো অঁ মই আপোনাৰ নম্বৰটো মানে এই লগৰে বেটাৰ লগৰে মাক এগৰাকীৰ পৰা লৈছোঁ গাৰ্জেন অঁ তাতেই হেৰি শিকে মানে এনেই কেনেকুৱা গাইছে বাৰু ল'ৰাটোৱে পাৰিছেনে বাৰু

অঁ

অঁ হয় নেকি

অঁ সি পাৰিছে নে বাৰু অঁ অঁ ঠিকে আছে দিয়ক অঁ আৰু আৰু কি কি বাজনা আছে বাৰু বাদ্য যন্ত্ৰবিলাক

অঁ অঁ অঁ হয় নেকি অঁ মই ভাবিছোঁ মানে সেইকাৰণে আপোনাক সুধিছোঁ মানে ল আৰু কিবা বাদ্যযন্ত্ৰ আছে নেকি মানে যাতে ল'ৰাটোক দিব পাৰোঁ

অঁ অঁ অঁ

অঁ আৰু এনেও কিবা কিবি ক্লাছৰুমততো আছেই নহয় বাদ্যযন্ত্ৰ সেইবিলাকো শিকাবচোন এটা এটা মই অঁ দিম বাৰু এইবিলাকৰ ফিজ মানে অঁ অঁ গানটো শিকি লওক গানৰ মাজতো মানে ভাবিছোঁ সেনেকৈ মানে টাইমত অঁ শিকি লওক অঁ অঁ তাকে অঁ গম পাইছোঁ সি মানে কৈ থাকে নাই মোৰ মানে মা এইবিলাকো মোৰ শিকিবলৈ মন গৈছে বাইদেউক ক'বানা মেমক ক'বানা তেনেকৈ কৈ থাকে যে অঁ সেইকাৰণে মানে মই তোমাক অঁ অঁ সেইটো সৰু ল'ৰা ছোৱালী যে অঁ মানে এনে কৈ মানে সুধি থৈছোঁ আৰু যাতে মানে কেতিয়াবা এইবিলাক চুলেও যাতে আপুনি বেয়া নাপায় আৰু

অঁ অঁ অঁ অঁ

পাৰিব ন অঁ আহিব ন এই স্কুলতো সি স্কুলত শিকোৱা গান এটা স্কুলত গাইছে নহয় অঁ তাতে শিকাই আছিলে যে হেৰি কৰি আছিলে অঁ

অঁ

অঁ অঁ অঁ ঠিকে চাব পাৰিছে অঁ ঘ স্কুলত গাওঁতেও মেমহঁতে কৈছে ভালেই হৈছে ভালেই হৈছে বুলি অঁ হ'ব দিয়ক তেনেহ'লে অঁ অঁ অঁ বেয়া নেপাব দেই ফোনটো কৰাৰ কাৰণে অঁ সময় নষ্ট কৰিলোঁ হ'ব দিয়ক